পোন্ধৰ আগষ্ট ঊনৈছশ পঞ্চলিছ সাত ডিচেম্বৰ দুহেজাৰ সাত বাইছ অক্টোবৰ দুহেজাৰ একৈছ দুই আগষ্ট দুহেজাৰ সোতৰ দুই নৱেম্বৰ দুহেজাৰ আঠ